হেল্ল'

হেল্ল' অ কোনে কৈছে অ শুনিছোঁ কওক

কবি খেতি কৰা হয় বেঙেনা খেতি কৰা হয় বজাৰখন বাৰু সিমান এসপ্তাহত পাওঁ আৰু দুখন বজাৰ বজাৰকেইখন বাৰু ইমান বেয়া বুলি ক'ব নোৱাৰি ভালেই অ উচিত মূল্য মানে উচিত মূল্যটো অলপ কম পাওঁ মানে যিটো পাব লাগে প্ৰাপ্য সেইটো নাপাওঁগৈ অলপ কম হৈ যায়গৈ চিজন টাইম হ'লে অলপ বেছি হয় নহ'লে কমি যায় অসুবিধা হয় মানে কি অসুবিধা হয় মানে কি বজাৰখনত এতিয়া এই পূৰা চালানি মাছ বস্তুবিলাক আহিছে আমাৰ লোকেল বস্তুবিলাক অলপ কমটি কমটি দামত বিকিব লগীয়া হয় চালানি বস্তু অহাৰ লগে লগে অহাৰ লগে লগে আমাৰ ইয়াত নগাঁৱৰ পৰা যিটো চাপ্পলাই আহে চাপ্পলাই অহাৰ লগে লগে আমাৰ লোকেল বস্তুখিনি দামবিলাক কমি যায় চালানি বস্তু বেছি খায়গৈ এইবিলাক সস্তাত দি দিয়ে আৰু সস্তাত দি দিয়ে এইবিলাক আমাৰ বিশ টকীয়া হ'লে তাত দহ টকা পাঁচ টকাত বজাৰত দি দিয়ে অ থকাখিনি আমাৰ অসুবিধা হয় সেইখিনি অ এনেকৈ বজাৰখনত যদি এনেকৈ ভাল হয় আৰু তাৰমানে তেওঁলোকে বস্তুবিলাক বজাৰৰ ৰেটটো ভাল হয়

আৰু এইবোৰ চৰকাৰে চৰকাৰে দিয়ে যিবিলাক গুটি দিয়ে এতিয়া বৰ হেৰি বজাৰৰ পৰা এশ বজাৰ যেতিয়া গোটেই বস্তু বজাৰত উলিয়াই তেতিয়া গুটিবিলাক আৰম্ভ কৰে বীজবিলাক বজাৰৰ বীজবিলাক যদি অকণমান সোনকালে আৰম্ভ কৰি দিয়ে ফ্ৰী বীজবিলাক তেতিয়াহ'লে আমাৰ অকণমান সোনকালে সেই বস্তুটো প্ৰডাকশ্যন কৰিব পৰা যায় তেনেহ'লে গুটি কিনোতে বা হেৰি কৰোঁতে বহুত পইচা গুচি যায়গৈনে মানুহখিনি বস্তু তাৰমানে আমাৰ পইচা ব্যৱহাৰ তেতিয়া কৰিব লগীয়া হয় সাৰ পাতিবিলাকো তেনেকৈ বহুত খৰচ হৈ যায় অ অ